আমাৰ শাৰীৰিক আৰু মানসিক বিকাশত যোগাসনে কৰা কিছুমান সহায়ৰ ক্ষেত্ৰত ক'ব গ'লে মই আমাৰ মনবোৰ ভাল হৈ থাকে আৰু আমাৰ মনলৈ ভাল ভাল কিছুমান নতুন নতুন চিন্তাধাৰাৰ সৃষ্টি হয় আৰু যোগাসনৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ বহুত বেমাৰৰ পৰা আমি মুক্ত হ'ব পাৰোঁ আৰু যোগাসনৰ ক্ষেত্ৰত ক'ব গ'লে এগৰাকীৰ শকত মানুহৰ বহুতো স্বাস্থ্যক লৈ অসুবিধা হ'ব পাৰে গতিকে যোগাসন কৰি থাকিলে সেই বয়সস্থ মানুহগৰাকীৰ গাৰ চৰ্বি কমোৱাত যোগাসনে বহুতো সহায় কৰে আৰু যোগাসনৰ ক্ষেত্ৰত ক'ব গ'লে তেনেকৈ এগৰাকী বয়সস্থ মানুহৰ বয়স ধৰা নপৰে আৰু যেতিয়া আমি ৰাতিপুৱা আমি যোগাসন কৰিবলৈ যাওঁ তেতিয়া আমি খুব সোনকালে যাওঁ যোগাসন কৰিবলৈ যেতিয়া আমি যাওঁ যোগাসন কৰিবলৈ তেতিয়া পৰিৱেশটো বহুত ধুনীয়া হৈ থাকে আৰু সোনকালে আমি যোগাসন কৰিবলৈ যাওঁ আমি যোগাসন কৰোঁতে সদায় সূৰ্য নমস্কাৰ কৰি লওঁ আৰু আমি যিহেতু আজিকালি বহুতো বেমাৰ আজাৰ সৃষ্টি হৈ গৈছে আমাৰ যোগাসন কৰাটো বহুত প্ৰয়োজনীয় আৰু শাৰীৰিক ক্ষেত্ৰত ক'ব গ'লে মই মানুহৰ বহুতো নতুন নতুন চিন্তাধাৰাৰ সৃষ্টি হয় আৰু মানুহৰ মনটোৰ বহুত ভাল লাগি থাকে আৰু দিনটোলৈ যোগাসন কৰিলে দিনটো বহুত ভাল হৈ থাকে মানুহৰ আৰু আজিকালি যিহেতু মানুহৰ বহুত ডাঙৰ ডাঙৰ টেনচন হৈ গৈছে তেনেকুৱা টেনশ্যনবোৰৰ পৰাও আমি যোগাসনৰ সহায়ত আমি বহুত ডাঙৰ ডাঙৰ টেনশ্যনো আমি দূৰ কৰিব পাৰোঁ কাৰণ আজিকালি যিহেতু বেমাৰ আজাৰ বহুত হৈ গৈছে আৰু যোগাসন কৰাটো অতিকৈ প্ৰয়োজনীয় আৰু যোগাসন কৰিলে আমি কেনেকৈ দৌৰ মাৰোঁ দৌৰ মাৰিলেও আমাৰ বডিটো বহুত ফ্লেক্সিবল হৈ থাকে আমাৰ যিটো শৰীৰ তেজ সেইটো গোট মাৰি নাথাকে কাৰণ যোগাসন কৰাটো বহুত এটা ইম্পৰ্টেণ্ট কাৰণ বহুতো তেনেকুৱা ডাঙৰ ডাঙৰ বেমাৰৰ পৰা আমি মুক্ত হ'ব পাৰোঁ যোগাসনৰ ক্ষেত্ৰত আৰু মন পূৰ্তিও আমাৰ বহুত ভাল লাগি থাকে তেনেকৈ আমি যোগাসন কৰিবলৈ যাওঁ আৰু যোগাসন কৰি থাকিলে আমাৰ বহুতো ভাল ভাল ক্ষেত্ৰত আমি যাব পাৰোঁ